নাৰিকল মচলা আৰু চেনি আমি সৰহকৈ ব্যৱহাৰ কৰা ব্যৱহাৰ কৰোঁ নাৰিকলটো আমি ভাজি ল'লোঁ ভাজি লৈ কিনে আমি তাৰ পিছত চেনিটো আমি ভাজি লোৱাৰ পিছত চেনিটো আমি মিহল মিহল কৰি দিওঁ মিহল কৰি দি কিনে আৰু এইটো আমি নাৰিকলটো অলপ ভাজিব লাগিব ভাজি লৈ কিনে চেনিটো আমি দিলোঁ সহজতে হয় আৰু চেনিটো চেনিটো অলপমান ভাজি দিলোঁ যদি দুয়োটাই যেতিয়া মিহলি হৈ যাব মিহলি হৈ যোৱাৰ পিছত নমাই দিলোঁ নমাই দি কিনে ঠাণ্ডা হ'ব দিব লাগিব ঠাণ্ডা হোৱাৰ ঠাণ্ডা মানে বেছি ঠাণ্ডা নহয় আৰু লাৰিব পৰাকৈ আৰু হাতেদি আমি যেতিয়া লাৰিব পাৰিম লাৰিব পৰা পিছতে আৰু এইটো আমি হাতত তুলি লৈ কিনে আৰু ঘূৰণীয়া ঘূৰণীয়া কৰি লওঁ ঘূৰণীয়া ঘূৰণীয়া কৰি লৈ যদি সৰহকৈ হৈ যায় আৰু পতককৈ হৈ যায় আৰু মানে আৰু মচলা মচলাটো আমি যেতিয়া আমাৰ মাংস চাংস বনোৱা যায় এই বিহু আহিলে বা কিবা ধৰ্মীয় অনুষ্ঠান আহিলে আমি কিছুমান ধৰ হেৰি বেলেগ বস্তু দিওঁতে বহুত টাইম লাগিব পাৰে কিন্তু মচলাটো সৰহকৈ দিলে আঞ্জাখনো ভাল হয়